অঁ হয় কওকচোন সময় উলিয়াই মানে আপোনালোকে দিনটোৰ কেতিয়া নিৰ্ধাৰিত কৰিছে বাৰু হয় নেকি আৰু সেই তেনেকৈয়ে তাত জাজেছ্ হিচাপে কাক কাক মতা হৈছে বাৰু অঁ অঁ ঠিক আছে তেনেকৈ নিমন্ত্ৰণ পত্ৰ এটা পোৱা হ'লে বেছি ভাল আছিল আৰু মই লিখিতভাৱে পোৱা হ'লে বেছি সুখী হ'লোঁ হয় তথাপি যাবলৈ চেষ্টা কৰিম বাৰু ঠিক আছে বাৰু ঠিক আছে